মই পঢ়া কিতাপ উইংছ অফ দ্যা ফায়াৰ অগ্নিৰ ডেউকা আৰু অদম্য শক্তি যিখন ই এ পি জে আব্দোল কালামৰ আত্মজীৱনীখন যিখন অগ্নিৰ ডেউকা মোৰ জীৱনত মই ভাল পাওঁ পঢ়ি কিপাতখন মোৰ জীৱনত প্ৰভাৱ পেলাইছে কিতাপখনে আৰু কালামৰ চৰিত্ৰত কালামৰ নিজৰ আত্মজীৱনী খনেই কালাম গতিকে কালামৰ জীৱনটো খুব মই অনুভৱী তেওঁ জীৱনটো ৰামেশ্বৰম কেৰেলাৰ ৰামেশ্বৰমৰ এখন মন্দিৰ নগৰ মন্দিৰ দ্বীপ সাগৰৰ কিনাৰৰ তাৰপৰা তেওঁ কেনেকৈ সাতটা ককাই ভাই মাজত তেওঁ সৰু আছিলে তেওঁ ৰামেশ্বৰম নদী নগৰীখনত তেওঁ ৰাতিপুৱা যিখন মাদুৰাই পৰা ট্ৰে'নখন যায় ট্ৰে'নত পেপাৰৰ টোপোলাটো যায় আৰু সেই পেপাৰৰ টোপোলা তেওঁ দেউতাকৰ দোকানত ৰে'ল ষ্টেচনৰ পা তেওঁ লৈ যায় তুলিকেনি আৰু তুলি নিপেনি তেওঁ এইখন কি কৰে ৰামেশ্বৰম মন্দিৰ নগৰীত তেওঁ ঘৰে ঘৰে মানুহৰ ঘৰত পেপাৰ বিলাইপেনি হকাৰ কৰে আচলতে কালামে কৰি মেলি আহি তেওঁ তাৰপিছত ঘৰত আহে আহি মেলি ঘৰত গা পা ধুই তেওঁ নামাজ পঢ়ে নামাজ কৰাৰ পিছত তেওঁ আকৌ আমাৰ যিটো ৰামেশ্বৰম মন্দিৰ মন্দিৰলৈ গৈ তাত তেওঁ গীতা ষ্টাদি কৰে গীতাও পঢ়েগৈ তেওঁ আৰু তাৰপৰা আহি তেওঁ ঘৰত খাবলৈ বহে খাবলৈ বহোতে তেওঁ কালামে কি কৰে মানে চাপাতি বনায় ছাউথ ইণ্ডিয়াত চাপাতি বুলি কয় ৰুটিটোক চাপাতি তেওঁ বেছিকেই খাই দিয়ে মানে আৰু সেইখিনি সেইখিনি সময়ত তেওঁলোকৰ ঘৰৰ অৱস্থাও বেয়া গতিকে দুখীয়া দেউতাকে এখন দোকান দিয়ে ঘৰৰ ওচৰত তাত আৰু কালামে নিজেও ইমান সৰু ল'ৰা তেওঁ পেপাৰ বিলাই আহে আহিপেনে মাকে ৰুটি বনায় চাপাতি বনায় চাপাতি কালামে বেছিকৈ খাই দিয়ে ঠিক তেনেকৈ চাপাটি বেছিকৈ খাওঁতে এদিন ককায়েকে ক'লে যে কালাম ডাঙৰ ককায়েকে ক'লে যে তুমি যদি সদাই এনেকৈ বেছিকৈ খাই দিয়া চাপাটি বাকী আমাৰ বাকীবিলাকলৈ কম হৈ যাবতো গতিকে তুমি এটা লিমিটত খাবা তুমি দুখনেই খাবা চাপাটি বাকী আমিখিনিও খাব লাগিব নহয় সেই কথাটো কোৱাৰ কাৰণে কালামৰ ইমানেই দুখ লাগিলে মানে কালামে ইমান এটা কথা অনুভৱ কৰিলে তে মাকৰ কোলাত চকু মানে মাঠাতো থৈ কালামে খুব কান্দিলে আৰু জোনৰ এদিন ৰাতি আৰু জোনাক নিশা তেওঁ সেই কাহিনীটো মনত পৰি তেতিয়াই কালামে মানে কি কালামৰ সেই কথাবিলাকৰ পৰা মানে জীৱনটো অনুভৱ আমাৰ এখন দুখীয়া ঘৰ আমাৰ গ্ৰাম্য পৰিৱেশত দুখীয়া মানুহবিলাকৰ আমাৰ আগৰ জীৱনবিলাক তেনেকুৱাই আছিল আমাৰ দেউতাহঁতৰ জীৱনবিলাক দহটা বাৰটা ল'ৰা ছোৱালী আছিলে কালামহঁতৰ নিচিনাকৈ এইবিলাক কথাই আমাৰ জীৱনটোক মানে কি কৰে পৰিচয় আমাৰ ইনছপায়াৰ্ড কৰে জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিব কাৰণে কালামৰ জীৱনৰ প্ৰতিটো কথাই তেওঁ কেনেকৈ ইমানখিনি কৰাৰ পিছত তেওঁ আহিপেনি কেনেকৈ ৰামেশ্বৰমৰ পৰা আহি তেওঁ ডি আৰ ডি অ' যিটো ডিফেন্স ৰিচাৰ্ছ অৰ্গেনাইজেশ্যন তাত তেওঁ ষ্টাডি কৰিছিলে তাৰপৰা ইছৰোত কেনেকৈ সোমাইছিলে ইণ্ডিয়ান স্পে'চ ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনত তাৰপৰা তেওঁ মনত কেনেকৈ আত্মহত্যাৰ ভাৱো জাগিছিলে জীৱনত যে তেওঁ যে কেতিয়াবা ফেলাৰ হৈ গৈছিলে সেই কথাখিনি তেওঁ তাত লিখিছে সেই কথাখিনিৰ পৰা তেওঁক মানে তেওঁৰ জীৱনটোৰ তেওঁ চৰিত্ৰটো মোক সঁচাকৈয়ে আপ্লুত কৰে আৰু মোৰ নৱপ্ৰজন্মৰ কাৰণে মোৰ এইটো এটা অনুৰোধ যেন সঁচাকৈয়ে আমাৰ জীৱনত দেখা মাহাত্মা যি মহান ব্যক্তিবিলাকৰ ভিতৰত ডক্টৰ এ পি জে আব্দোল কালাম আবুল পকীৰ জয়নালাবাদিন আব্দোল কালাম ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ বৰেণ্য বিজ্ঞানী আমাৰ বিশ্বৰ এজন আগশাৰী শীৰ্ষ বিজ্ঞানী আমাৰ যি আজি মিছাইল মেন বা আমাৰ যিবিলাক পি এছ এল ভি যিবিলাক আমাৰ চন্দ্ৰযান আত্নৰীক্ষ যিবিলাক গৱেষণা কালামৰ বাবেই আজি ইমানখিনি হৈছে আমাৰ চন্দ্ৰযান আজি চন্দ্ৰৰ দক্ষিণ মেৰুত গৈ উপস্থিত হৈছে কালামৰ বাবেই গতিকে মই কৃতজ্ঞ হ'ব লাগিব আমি সকলোৱে কালামৰ প্ৰতি আৰু তেওঁ আমাৰ দেশক খুব ভাল পাইছিলে তেওঁ কৈ যোৱা কথাখিনি আজি আমাৰ ভাৰতীয় আমাৰ ভাৰতৰ বি জে পি গভমেণ্টে এতিয়া ফুল কৈ আছে ডিজিটেল ইণ্ডিয়া বিকশিত ভাৰত সকলোবিলাক কালামৰ এই অদম্য শক্তি কিতাপখনৰ পৰাই আনিছে এই গোটেই স্কিমবিলাক আৰু এইকাৰণে ভাল লাগে কালামৰ কিতাপ ঠিক তেনেকৈ মোৰ মামনি ডক্টৰ মামনি ৰয়চম গোস্বামী ইন্দিৰা গোস্বামী কিতাপো ভাল লাগে দঁতাল হাতীৰ উইয়ে খোৱা হাওদা বা আগৰ কিছুমান অনুভৱো ভাল লাগে অনুভৱো কিছুমান কিতাপ যেনে অসীমত যাৰ হেৰাল সীমা মহীম বৰাৰ যি ৰঙা পাখি ৰ ৰঙা জিঞাৰ আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ মিতভাষ এইবিলাক কিতাপে আমাক প্ৰভাৱ পেলাইছে হ'লেও আমাৰ কালামৰ চৰিত্ৰটোৱে মোৰ জীৱনত ভাল লাগে আৰু শেষতীয়াকৈ আমাৰ অসমৰে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে কিতাপখনেও জীৱনত প্ৰভাৱ পেলাইছে আমাৰ নৱপ্ৰজন্মৰ বাবে অনুৰোধ যাতে তেওঁলোকেও কিতাপ পঢ়ে কিতাপ পঢ়াৰ আনুভুতি কিতাপ পঢ়াৰ আনন্দ স্বনামধন্য আমাৰ সাংবাদিক সাহিত্যিক হোমেন বৰগোঁহাইয়ো কৈ গৈছে কিতাপ পঢ়াৰ আনন্দৰ বিষয়ে বিশিষ্ট বুদ্ধিজীৱি অসমৰ ডক্টৰ হীৰেণ গোহাই ছাৰেও কিতাপ পঢ়াৰ ওপৰত গুৰুত্ব দিছে ঠিক তেনেকৈ আমাৰ আদিত্য হস্পিটেলৰ ডিব্ৰুগড়ৰ মালিক আমাৰ অসম আদিত্যৰ মালিক ডক্টৰ নিৰ্মল ছাহেৱালা বা জি এন আৰ চিৰ ডক্টৰ নোমল বৰা সকলোৱে আজি সাহিত্যৰ লগত জড়িত তেওঁলোক ডাক্টৰ হ'লেও সাহিত্যৰ লগত জড়িত ঠিক তেনেকৈ আমাৰ নন্দ কলা নন্দ ক নন্দ বৰকলা সিং আমাৰ আই জি পি আই জি পি নে ডি আই জি হয় তেওঁ অসম পুলিচৰ তেওঁ অসমীয়া পাঞ্জাৱী হয় শিখ নগাঁৱৰ তেওঁ আজি কবি সাহিত্যিক ঠিক তেনেকৈ আমাৰ কুল শইকীয়া ছাৰ ডি জি পি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তেওঁ সাহিত্যিক সাহিত্য লগত জড়িত বহুত সাহিত্যৰ লগত জড়িত আমাৰ মানুহবিলাক গতিকেলৈ আমাৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তেওঁ কিতাপ লিখিছে সমাগত সময় কিতাপ পঢ়িছো কিতাপখন তেওঁৰ চিন্তা ধাৰাবিলাক তাতো ত ভাল লাগে মোৰ জীৱনৰ কল্পনাৰ চৰিত্ৰ মোৰ জীৱনত অনুভৱ মোক প্ৰভাৱ পেলোৱা চৰিত্ৰটোৱেই হৈছে আব্দোল কালাম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গতিকে মোৰ অনুভৱখিনি ইমানেই ধন্যবাদ